হয় আহা নাই হেড ছাৰ আজি এতিয়ালৈ পোৱা নাই হয় হয় কওকচোন

হয় হয় হয় আচ্ছা হয় ছাৰ আহিলে আমি জনাই দিম আপুনি ওলাব আমি দুয়োজনীয়ে গৈ জনাই দিম ছাৰক

হয় ছাইন্সৰ আছে এতিয়া মোৰ ছাইন্সৰ আছে

হয় ছাৰক জনাম হয় বেলেগটো প্ৰ'ব্লেম নাই হয় হয় হয় হয় হয় হয় হয় হয় আপোনাৰ ক্লাছটো শেষ হওক মোৰো শেষ হওক তাৰ পিছত দুয়োজনীয়ে গৈ জনাই দিম ছাৰক কথাটো হয় আমাৰো হৈ আছে ৰূমত প্ৰ'ব্লেম ইলেক্টিচিটিৰ কাৰণে ফেন নচলে গৰমত বহুত দিগদাৰ ক্লাছ কৰাৰ কাৰণে

হয়

হয় হয় হয় হয় হয় লেট্ৰিন বাথৰুমৰ প্ৰ'ব্লেম হৈ আছে হয় হয় সেইটো ময়ো গম পাই আছো হয় হয়

হয় হয় হয় হয় ঠিক আছে হয় ঠিক আছে